ৰাজ্যখনৰ প্ৰধান ধৰ্মীয় স্থান বুলি ক'লে প্ৰথমতেই আমি এই গুৱাহাটীৰ এই এইটো কি মন্দিৰ আছিলে এইটো কামাখ্যা মন্দিৰ বুলি ক'ব লাগিব তাৰপিছত আহিলোঁ আমি এই যোৰহাটৰ আউনী আটী সত্ৰ আৰু নামঘৰটো কি আছিলে নামঘৰটোৰ আঠখেলীয়া নামঘৰ আৰু শিৱসাগৰ শিৱদৌল এই জয়দৌল এই ইত্যাদি ইত্যাদি আছে আৰু ডিব্ৰুগড়ত আমি এই জগন্নাথ মন্দিৰ আছে এই ডিব্ৰুগড় আইথান আছে এই স্থানসমূহৰ কিছুমান অঞ্চলৰ নাম বুলি ক'বলৈ গ'লে যোৰহাটত তেনেকৈ বিভিন্ন সত্ৰ আছে তাত সত্ৰাধিকাৰে খুব ধুনীয়াকৈ কামবিলাক পৰিচালিত কৰা দেখা যায় বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ বহু ধাৰ্মী পৰায়ণ মানুহে সেই অঞ্চলবিলাকত এই দৰ্শন কৰিবলৈ যায় আৰু এই ইজনে ইজনক সেই ধৰ্মৰ বিষয়ে বা পূজাৰ বিষয়ে আলোচনাত বহা দেখা যায় যিবিলাক বৰ্তমান এই দিনত সেইবিলাক খুব সময় উপযোগী সিদ্ধান্ত বুলি এই ধৰিব পাৰি আৰু ভাবিব পাৰি